এইটো ফ্লিপকাৰ্টৰ হেল্পলাইন নম্বৰ হয়নে মোৰ আচলতে এটা মোবাইল অৰ্ডাৰ কৰিব লাগিছিলে অপ' এ ফিফ্টি নাইন ভুলতে মই অৰ্ডাৰ কৰি পালোঁ এই অপ' থাৰ্টিনটো আপোনালোকে সহায় কৰিব পাৰিবনে এইটো বা প্ৰচেছটো ক'ব পাৰিবনে কেনেকৈ মই এইটো কেঞ্চেল কৰিম বা অৰ্ডাৰটো চেঞ্জ কৰিম